দাদা মই মোৰ পৰিয়ালৰ লগত এটা পৰ্যটনস্থলীলৈ যাব বিচাৰিছিলোঁ আপোনাৰ এই চাৰিজন আৰু আপোনাৰ ছয়জন বহা কেবৰ মূল্যটো আপোনাৰ কিমান হ'ব